সাধাৰণতে আমাৰ গাঁৱৰ বিয়াসমূহত মটৰৰ সহায়ত টেংকীত পানী ভৰায় টেপৰ দ্বাৰাই আমি পানী বেছিকৈ ব্যৱহাৰ কৰা হয় য'ত পানীৰ সুব্যৱস্থা বেয়া জনসাধাৰণক খোৱা লোৱাৰ ক্ষেত্ৰত উপকৃত হোৱাৰ স্ৱত্তে আমি সেই তেনেকুৱা সুবিধা কৰা হয় বিশেষকৈ টেপৰ সহায়ত ডাঙৰ ডাঙৰ ডেৰামত আমাৰ পানী ভৰায় সেই পানী জনসাধাৰণক খোৱাৰ পৰা লোৱালৈকে বা হাত ভৰি ধোৱালৈকে তেনেকৈ আমি সুবিধা কৰি দিয়া হয় য'ত এটা লিমিটত পানী টেপৰ পৰা ওলায় আৰু জনসাধাৰণৰ টেপৰ পৰা পানী লৈ ব্যৱহাৰ কৰোঁতে অকণো অসুবিধাৰ সন্মুখীন নহয় আৰু লগতে পানীৰ পৰিমাণ এটা সীমিত পৰিমাণে টেপৰ পৰা ওলায় য'ত পানী ওলাওঁতে আৰু জনসাধাৰণে ইউজ কৰোঁতে কোনো অসুবিধা ইউজ নহয় যাতে জনসাধাৰণে খোৱাৰ বোৱা লোৱাৰ পৰা সকলো ধৰণৰ সুবিধা পানী টেপৰ সহায়ত লাভ কৰে লগতে খোৱা লোৱাৰ ক্ষেত্ৰত পানীৰ বটলৰ ব্যৱস্থা কৰা হয় যাৰ দ্বাৰা জনসাধাৰণে পানী ভালকৈ ইউজ কৰি তেওঁলোকে নিজৰ খাদ্য ভালদৰে খাব পাৰে